হেল্ল' পৰিমল কাকতি হয়নে অঁ মই মানে ফোন কৰিছিলোঁ আমাৰ এই মা আৰু দেউতা মানে টাউন গৈছিলে তাত গাড়ী মানে দিগদাৰ হ'ল দেউ পুলিবৰতে ৰখি দিলে এই তোমালোকৰ গাড়ীখনে আনি দিব পাৰিবা নেকি অঁ কিমান ল'বা বাৰু এই তাত দুটাকামান কমাবা আৰু দুটাকামান কমাবা আৰু যেনে তেনে লৈ আনাচোন নহ'লে অঁ খালি এই তুমি এই গাঁৱৰ ৰাস্তাটোৱে নানিবা এইটো ৰাস্তাটো বেয়া অকণমান ঘূৰাই পকাই আনিবা ৰাস্তাটো ভাল কিবা এটা কমাবা আৰু মিলাই কৰি আৰু যেনে তেনে খালি তুমি আনি দিয়া আৰু অঁ যেনে তেনে মুঠতে আনি দিয়ে আৰু বুঢ়া বুঢ়ীহাল আৰু মুঠতে ঘৰত পেলাই দিয়া আৰু তাৰপৰা যি হৈ হ'ব আৰু হ'ব দিয়া যেনে তেনে তুমি আনি দিয়া আৰু